হেৰৌ অভিজিত আমাৰ গাঁওখনৰ পৰিবহণটো বৰ বেয়া বুজিছনে এতিয়া চা আমাৰ গাঁওখন একদম ভিতৰ চৰকাৰী বাছ বা ট্ৰেইন কোনো ধৰণৰ ব্যৱস্থা নাই ট্ৰেইনৰ ব্যৱস্থা আছে ট্ৰেইনৰ যোনবোৰ আমাৰ ইয়াৰপৰা ট্ৰেইন যায় সেইবোৰ আকৌ আমি আগত গৈ পিনে দূৰ জেগা যাবলৈ সৈতে আকৌ বেলেগ জংচনত গৈ ৰখিবলগীয়া হয় হয় হয় বুজিছনে আমাৰ জেগাডোখৰ কিন্তু বহুত পিছপৰা হৈ গ'ল আন ৰাজ্যৰ ভাৰতৰ চাচোন তই ট্ৰেইন বা বাছেই হওক কিমান পৰিবহণৰ ক্ষেত্ৰত ভাল এডোখৰ ঠাইৰপৰা আন এডোখৰ ঠাই যাবলৈ মিনিটতে পায় মই যোৱা বছৰ গৈছিলোঁ দেল্হিলৈ তাত পৰিবহনৰভাৱে ইমান সু সু আস্থা বা সময় ইমান কম লাগে এডোখৰ জেগা যাবলৈ হ'লে কেৱল এটা মোবাইলৰ এপৰ জৰিয়তে ফোন কৰি দিলেই সন্মুখত গাড়ী আহি যায় আৰু নিমিষতে সেই স্থানডখৰলৈ পোৱা যায় চৰকাৰী বাছ বা ট্ৰেইনসমূহ যিকোনো সময়ত চলিয়ে থাকে চৰকাৰী বাছসমূহত বেছি দামো নলয় ধৰ তোৰ পাঁচ কিলোমিটাৰ যাবলৈ দহ টকা বা পোন্ধৰ টকা তেনেকুৱা ধৰণৰ লয় কিন্তু আমাৰ ইয়াত আকৌ আমি যিবোৰ বাছ আছে তাত আকৌ ন্যূনতম পাঁচ কিলোমিটাৰ যাবলৈ হ'লে পঞ্চাছ টকা এশ টকা লৈ লয় তাত আকৌ বহুত ভাল দেখিলোঁ মই তাত মই সুৰক্ষাৰ ক্ষেত্ৰতো বহুত ভাল দেখিলোঁ তাত ট্ৰেইনত যদি কোনো ধৰণৰ মানুহৰপৰা নিজকে সুৰক্ষিত বুলি ভাবি লোৱা হয় বা সেইজনৰপৰা তুমি অসুৰক্ষিত বুলি ভাবি লোৱা হয় তাত বিভিন্ন ধৰণৰ পুলিচ বা গাৰ্ড আদি থাকেই সহায়ৰ বাবে আমাৰ ইয়াত কিন্তু ভ্ৰমণটো বৰ সুলভ নহয় যিহেতু আমাৰ অঞ্চলখন এখন ভিতৰুৱা অঞ্চল সেয়ে আমাৰ ইয়াত ভাল ধৰণৰ বাছ বা ট্ৰেইন বা সুৰাস্তা আদি পোৱা নাযায় যিহেতু আমাৰ অঞ্চলটো হ'ল এটা পিছপৰুৱা জেগা অন্য ৰাজ্যৰ তুলনাত আমাৰ অঞ্চলৰ পৰিবহণ কিন্তু ভাল নহয়